দাদা এই মোৰ আপোনাৰ পৰা কিবা জানিব লগা আছিলে অঁ অঁ মানে মই মাজুলীলৈ যাম বুলি ভাবিছিলোঁ আৰু মাজুলীত বৰ্তমান যাবলৈ সুবিধানে মই ভাবিছোঁ এই মাহতে যাম বুলি ভাবিছোঁ গতিকে ইয়াৰ পৰা কেনেকৈ যাম বা মানে গুৱাহাটীৰ পৰা মই গুৱাহাটীত থাকোঁ গুৱাহাটীৰ পৰা এতিয়া কেনেকৈ যাম সেইটো ভাবিছোঁ এতিয়া মানে অকণমান প্ৰব্লেম হৈছে অকলে যোৱাত গতিকে আপুনি জনাব নেকি হয় হয় হয় হয় হয় হয় হয় হয় অঁ মাজুলীত বাৰু থাকিবলৈ আপোনাৰ তেনেকৈ চিনাকী মানুহ আছে নেকি কোনোবা তাত যদি থাকি থাকো বুলি ভাবোঁ দুদিনমান থাকিব লাগিব মানে তেতিয়া গতিকে আপুনি যদি অকণমান সহায় কৰি দিয়ে কিবা কিবি হয় হয়

অঁ ঠিক আছে আপোনাক বাৰু মই এইকেইদিনতে আকৌ ফোন কৰি আছোঁ আপোনাৰ যদি যাবলগীয়া হয় মই আপোনাক আকৌ এবাৰ কৰি পেলাই আপোনালোকৰ তাতে থকাৰ ব্যৱস্থা কৰিম অঁ অঁ দিয়ক দিয়ক ঠিক আছে অঁ